ভিডিঅ' গেম হৈছে ইলেকট্ৰ'নিক গেম এই গেমবোৰ আমি ম'বাইল কম্পিউটাৰ লেপটপ বা বেলেগ বেলেগ ইলেকট্ৰ'নিক ডিভাইচত খেলোঁ আগতে কি হৈছিলে আমি খেল খেলিবলৈ হ'লে খেলপথাৰ বা তেনেকুৱা নিৰ্দিষ্ট স্থানত যাবলগীয়া হৈছিলে য'ত আমি শাৰিৰীক ভাবে খেলটো খেলিছিলোঁ কিন্তু আজিকালি ইলেকট্ৰ'নিক ডিভাইচবিলাকৰ সৈত মানে সহায়ত কি হৈছে আমাৰ খেলবোৰ খেলিবলৈ বাহিৰত নগৈ পিনে আমি নিৰ্দিষ্ট এটা ৰুমত বহি পিনে কম্পিউটাৰ লেপটপ বা ম'বাইল বা নতুবা আন তেনেকুৱা ইলেকট্ৰনিক ডিভাইচ যিবিলাকত ভিডিঅ' গেম খেলিব পাৰি সেইবিলাকৰ আগত বহি পেলাই খেলিব পাৰোঁ ত' সেইবিলাক খেলাৰ বেলেগ বেলেগ সঁজুলি বুলি ক'বলে সঁজুলি আছে যেনেকুৱা কি লেপটপ বা কম্পিউটাৰৰ ক্ষেত্ৰত কী ব'ৰ্ড থাকিব পাৰে মাউচ থাকিব পাৰে নতুবা জয়ষ্টিক থাকে তেনেকা ধৰণৰ কিন্তু আজিকালি যিমানেই সময় বাঢ়ি গৈ আছে সিমানেই ভিডিঅ' গেমৰ সংখ্যাও বাঢ়ি গৈ আছে ত' মই তাৰে কেইটামান খেলিছিলোঁ আগতে পাব জি খেলিছিলোঁ ফ্ৰী ফায়াৰ আৰু এটা আছিলে ক্লাছ অৱ ক্লেন এতিয়া হ'ল চাগে প্ৰায় এবছৰমান ত' তেতিয়া পাবজিটো বন্ধ কৰিলে কিবা ইছ্যুৰ কাৰণে ত' তাৰ সলনি চাগে এতিয়া আকৌ বি জি এম আই নে নামৰ কিবা এটা বেলেগ আহিছে ত' সেই গেমবিলাকত কি হৈছিলে পাবজি বি জি এমে আই বা ফ্ৰী ফায়াৰত এখন ফিল্ডত চাগে প্ৰায় ত' তাত প্লেয়াৰখিনি নামে আৰু ইটোৱে সিটোক ডিফিট কৰি পিনি লাষ্টত যোনজন বাচি থাকে ত' সেইজনেই উইনাৰ হৈছিলে আৰু সেইটো বাৰু এতিয়া নতুনকে গেম আগতে আমি খেলিছিলোঁ কেৰম ব'ৰ্ড লুডু চেছ সেইবিলাকো আজিকালি আমি ভিডিঅ' গেমত খেলিব পাৰোঁ আগতে কেৰম ব'ৰ্ড খেলিব হওঁতে কি হৈছিলে আমি গৈ পিনে চাৰিজন বন্ধু লগ লাগি এঠাইত গোট খাওঁ তাৰপিছত তাত কেৰম ব'ৰ্ডখন উলিয়াই পিনি খেলিছিলোঁ কিন্তু আজিকালি সেইটো নহয় আমি অকলে হ'লেও ম'বাইলটো বা লেপটপটো বা কম্পিউটাৰটো উলিয়াই পিনে তাতে কেৰমটো গেমটো উলিয়াই পিনি খেলিব পাৰোঁ অকলে হ'লেও বাকী বাকী কেইজন চাগে বন্ধু হয়তো অনলাইনত থাকিব পাৰে নতুবা এ আই ও খেলে ঠিক তেনেকে লুডুৰ ক্ষেত্ৰতো একেটাই হৈছে লুডু খেলিব হৈছে হওক লুডু খেলিব লওঁতে আমি আগতে গোটেইকেইটা গোট খাবলগীয়া হৈছিলে আজিকালি তেনেকুৱা নহয় আমি সেই ম'বাইলতে খেলিব পাৰোঁ তাৰপিছত সেইটো সুবিধা হৈছে বাৰু আৰু লগতে এনেকুৱাও আমাৰ এইবিলাক জেমেলা আতৰি গৈছে অলপ অলপ যেনেকুৱা ধৰি লওক কেৰম ব'ৰ্ড খেলিব সময়ত গুটিখিনি আমি ভালকে থ'বলগীয়া হৈছিলে বা কেৰম ব'ৰ্ডখন ভালকে সামৰি সুতৰি থ'বলগীয়া হৈছিলে ঠিক তেনেকে লুডুখনো আমি মানে আগতে যদি গুটি এটাও হেৰাই যায় আমাৰ অসুবিধা হয় বহুত খেলিবলে বাট আজিকালি সেইটো নহয় ত' খেলিলোঁ ডিভাইচটো বন্ধ কৰিলোঁ তাৰপিছত সমাপ্ত হয় আৰু সেনেকেই ত' তেনেকুৱাই মই বি জি এম আই টো ভাল পাওঁ কাৰণ তাত আমি গোটেইকেইটা লগৰে একেলগতে খেলিব পাৰিছিলোঁ বাকী তেনেকে সিমানটো ভাল নাপাওঁ